হয় মই বা আমাৰ পৰিয়ালটো জীৱনৰ যিকোনো কল্যাণমূলক অনুষ্ঠান আৰম্ভ কৰিবলৈ আমি সদায় ধৰ্মীয় অনুষ্ঠান এটাই আমি আৰম্ভ কৰোঁ বা নামকীৰ্তন ভাগৱত পাঠ আও ভকত গোপিনী কিছুমান মাতি লৈ তেওঁলোকক লগত লৈ নামকীৰ্তন বা নামেৰে ভাগৱত পাঠেৰে কল্যাণমূলক যিকোনো অনুষ্ঠান আমি আৰম্ভ কৰোঁ যেনে মানে এনেকৈ ধৰক মোৰ আজি ঘৰ ঘৰখনৰ শুভাৰম্ভণি কৰাৰপৰা আৰম্ভ কৰি সন্তানৰ যিকোনো মানে অনুষ্ঠানবোৰত ঘৰখনৰ এই সন্তানৰ আজি বাৰ্থডেটোৱেই হ'ল বা সন্মুখত আহি থকা পৰীক্ষাটোৰ কাৰণেই হওক বা মোৰ আজি ব্যৱসায়টো আৰম্ভণি কৰিবলৈ হওক সকলো ধৰণৰ অনুষ্ঠানৰ আৰম্ভণি কৰাৰ আগমুহূৰ্তত ভকত গোপিনী আমন্ত্ৰণ জনায় বা তেওঁলোকৰ হেৰি তেওঁলোকৰ সহায়ত আমি নামকীৰ্তন এখন গোৱাই শৰাই আগবঢ়ায় অনুষ্ঠানটো আৰম্ভ কৰোঁ আৰু আমাৰ যিহেতু ভগৱান বুলি আমি কাকো দেখা নেপাওঁ গতিকে ভকতসকলেই ভগৱান বুলি আমি তেওঁলোকক তুষ্ট কৰিবলৈ যত্ন কৰোঁ আৰু ভগৱানৰ নামত তেওঁলোকৰ আগত ৰাখিয়ে যিকোনো এটা অনুষ্ঠান আৰম্ভ কৰিবলৈ যত্ন কৰি আহিছোঁ বা মনৰপৰা তেনেকৈয়ে গ্ৰহণ কৰি আহিছোঁ